অ' ৰূপা হয় ৰূপা বাইদেউ হয়নে অ' মই মাছখোৱা বৰপাকৰ পৰা কৈছিলো অ' হেৰি প্ৰথম শ্ৰেণী অংগন কি অৰ্ণৱ কোঁচৰ মাকে কৈছিলো এ বাইদেউ মানে কি ল'ৰাটোৰ আজি ৰাতিপুৱা পৰা গাটো বৰ ভাল নাই আমি দেউতাক আৰু মই ল'ৰাটোক মেডিকেলত নিছো হয়টো মানে ল'ৰাটো হেৰি মেডিকেলত এডমিট হ'ব দিবও পাৰে সেইকাৰণে স্কুল যিহেতু যাব পৰা নাই সেইকাৰণে আপোনাক খবৰটো দিছিলোঁ নামটো শ্ৰী অৰ্ণৱ কোঁচ প্ৰথম শ্ৰেণী ৰোল নম্বৰ চৈধ্য অ' অ' হয় বাইদেউ যিহেতু তাৰ এডমিট দিবও পাৰে হেৰি মেডিকেলত দুদিনমান হয়তো সি যাব নোৱাৰিবও পাৰে সেইকাৰণে ল'ৰাটো দুদিনমান যাব নোৱাৰিবও পাৰে হয়তো ঘৰত এডমিট দিলেটো কেইদিনমান হয়তো হেৰি দিব দুদিনমান অসুস্থ হৈ থকা কাৰণে দুদিনমান দেৰিলৈকে হয়তো স্কুল যাব নোৱাৰিব পাৰে আপুনি ষ্টাফক কথাটো জনাব মই অ' মই বাৰু পাছত হেৰি হোৱা পাছত মই দৰ্খাস্ত লিখি দিম বাৰু অ'